সকলোৰে বাবে শিক্ষা আচলতে শ্ল'গানটো শুনিবলৈ ভাল কিন্তু নিজস্ব মত দিবলৈ হ'লে অকণমান তাৰতম্য আছে আছে কাৰণ শিক্ষা হয় শিক্ষা সকলোৱে ল'ব লাগে কিন্তু আমাৰ সমাজত আচলতে এটা স্তৰ আছে উচ্চ মধ্য নিম্ন আৰু এই স্তৰটো থকাৰ কাৰণেই নিম্ন শিক্ষা সকলোৱে পায় কিন্তু আগবাঢ়ি যাবলৈ অকণমান অসুবিধা হয় এই এই সমাজৰ যিটো স্তৰ সেই স্তৰটোৰ কাৰণেই